মই ৰন্ধাৰ সময়ত প্ৰায় একঘণ্টা সময় অতিবাহিত কৰিব বিচাৰিম আৰু মই এটা কেকৰ ৰেচিপি বনাবলৈ চেষ্টা কৰিছিলো যিটো মই ভাবিছিলো অতি সহজভাৱেই হৈ যাব কিন্তু যেতিয়া মই চেষ্টা কৰিছো তেতিয়াহে মই গ'ম পাইছো যে বৰ এটা সহজ ৰেচিপি নহয় বহুত চেষ্টা কৰিও মই কেকটো ভালদৰে বনাবলৈপৰা নাছিলোঁ তিনি চাৰিবাৰমান বনোৱাৰ পাছতহে মোৰ কেকটো সুন্দৰভাৱে হৈ উঠিছিল